বৰ্তমান ঘটি থকা ঘটনাবোৰৰ বিষয়ে ক'বলৈ বৰ বিশেষ নাই তথাপি মোৰ আমোদজনক লগা বিষয়বস্তুটো হৈছে কিছুদিনৰ আগতে আমাৰ অসমত বহুত গৰম পৰিছিলে বৰষুণৰ অভাৱ হৈছিলে বৰষুণৰ অভাৱত খেতি পথাৰ শুকাই যোৱাৰ বাবে মানুহে খেতি কাম বন কৰিবপৰা নাছিলে তেতিয়া সেই সময়ত পৌৰাণিক এটা কথা প্ৰচলিত আছে যে ভেকুলীৰ বিয়া পাতিলে বোলে বৰষুণ হয় সেইকাৰণে ভেকুলীৰ বিয়া পতা বিভিন্ন গাঁৱত দেখিবলৈ পোৱা গৈছে আৰু আশ্চৰ্যজনকভাৱে ভেকুলীৰ বিয়া পতা পিছদিনাখনৰপৰাই বুলি ক'ব পাৰি অসমত বৰষুণে এনেধৰণে ৰূপ ল'লে পিছত গৈ ই বানপানীৰ ৰূপ বানপানীৰ পৰিণত হ'ল